অঁ অঁ হয় হয় হয় আপুনি ক'ৰ পৰা ক'লে বাৰু অঁ কওঁকচোন অঁ কাহানিকৈ পাতিছে আপোনালোকৰ নামষাৰ সোতৰ তাৰিখে তাৰিখে হ'ব ন অঁ আপোনাক কেনেকুৱা ধৰণৰ মাছ লাগিছিলে বা লোকেল মাছ লাগিছিলে ন অঁ অঁ কেইকেজিমানৰ ভিতৰত লাগিছিলে অ' হয় অঁ হ'ব হ'ব মই মানে এই এই ফিচাৰীবিলাকৰ লগত কণ্টেক থাকে যে অঁ সেইটো আৰু মোৰ ব্যৱসায় যিহেতু এই তাকে খালি দামটো পৰিব আৰু লোকেল মাছ যদি অঁ চাৰিশ পৰিব ধৰক আপোনাৰ চিতল আছে চিতলততো ছশ সাতশমান পৰিব ৰৌ তেনেকৈ ৰৌ বাহু আপুনি ৰূপচন্দা আপুনি এতিয়া কোনটো মাছ বিচাৰে এই ৰৌটোকে লাগিব ন অঁ বুজি পাইছোঁ বুজি পাইছোঁ অঁ মানে ডাঙৰ চন্দিকা দুই তিনিটামান আপোনাক দি দিলেও হৈ যাব অঁ পিছটো মানে অকণমান ডাঙৰকৈ ওলোৱাকে লাগে আৰু খালি অঁ অঁ অঁ অঁ ঠিক আছে হৈ যাব বাৰু দিয়ক অঁ অঁ ঠিক আছে অঁ